অসমৰ সংবাদ মাধ্যমে স্বাস্থ্য আৰু সুস্থতাৰ সৈতে জড়িত বিষয়সমূহক বিশেষকৈ সমালোচনা বিজ্ঞাপন কথিকা অনুষ্ঠান সাক্ষাৎকাৰ আদিৰ জৰিয়তে সামৰি লয় তেওঁলোক বা সংবাদ মাধ্যমত বিশেষকৈ সাক্ষাৎকাৰ অনুষ্ঠানত এজন এজন বিশেষজ্ঞক মাতি কেনেদৰে স্বাস্থ্যত স্বাস্থ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰিব পাৰি পাৰি মানুহৰ মাজত সেই সম্পৰ্কে অৱগত কৰায়